অঁ হাউলীত তোমাৰ এতিয়া ডাঙৰ ৰাস আছে হাউলীত মানে আপুনি হাউলীত পোন্ধৰ দিন ৰাস হয় ডাঙৰ ৰাস হয় আপোনাৰ অঁ সেইটো আপোনাৰ এটা লটাৰী খেলাও চলে ইয়াতে আপোনাৰ হাউলীৰ হাউলীৰ আপোনাৰ টিকট পায় টিকট পায় আপোনাৰ এইটো গমেই পায় হাউলীৰ লটাৰী খেলাখন বহুত ডাঙৰ খেলা হয় গম পায় যোৱাবাৰো বি এম ডাব্লিউ বি এম ডাব্লিউ দিলাক এইবাৰো আছে আপোনাৰ মোটামুটি আপোনাৰ বিছখনমান গাড়ীয়েই আছে এই মানুহ বহুত মানুহ হয় মানুহ হা যথেষ্ট যথেষ্ট মানুহ যথেষ্ট মানুহ আহে আহক আপুনি আহক আহি চাই যাওক হাউলী ৰাস অঁ অঁ ফাংচন হয় হয় হয়